ঘৰ বনালে আদা ৰহুন জলকীয়া আৰু এই নৰসিংহৰ পাত এইবিলাক পিচি দিওঁ জিৰা দিওঁ গৰম মছলা দিওঁ তাৰপাছত মাংসৰ লগত বিলাহী দিওঁ বিলাহী দি তাৰপাছত কেপচিকাম দিওঁ হেনকা দি পেলে বনাওঁ সেনেকৈ বনালে ধুনীয়া সোৱাদ হয় আৰু মাছ বনালেও মই আদা ৰহুন পিচি পেলে বেহাৰ বতি পেলে বেহাৰ ভিজাই থওঁ ভিজাই থৈ বেহাৰ পতাত বটি দিওঁ বতি পেলে

আদাখিনি সেনেকৈ মাছখিনি বনাই দিওঁ জুলীয়া কৰি পেলে পানী দি পেলাই সেনেকৈ আৰু থপথ্পিয়া কৰি সেনেকৈ বনাই দিওঁ আৰু হেইয়ো

চবজি বনালেও মই জিৰা দিওঁ আদা ৰহুন জলকীয়া তেনেকৈ দিওঁ তেল তেনেকৈ দিওঁ দি পেলাই তেনেকৈ বনাওঁ কেতিয়াবা আকৌ অমিতা চমিতা খাৰ বনালে খাৰ খাৰ দিওঁ অলপমান অলপ তেল দিওঁ তেল দি তেল দি ভাজি লৈ খাৰ দিওঁ খাৰ দি আদা ৰহুন পিচি জলকীয়া দি পেলে তেনেকৈ বনাওঁ কেতিয়াবা আকৌ সেই আলু পিটিকা কৰি পিঁয়াজ জলকীয়া এনেকৈ সানি পেলাই তেনেকৈ দি দিওঁ

কেতিয়াবা আকৌ হেৰি কেতিয়াবা শাক পাচলিও বনাওঁ মই সেনেকৈ বনাই পেলে দিওঁ আৰু